বৰ্তমান সময়ত প্ৰতিখন ইস্কুলতে খেলা ধূলাটো বাধ্যতামূলক হোৱাতো মই বিচাৰোঁ কাৰণ এজন খেলুৱৈ নিজৰ লগতে এখন দেশক প্ৰতিনিধিত্ব

তেখেতে নিজৰ দেশখনক চিনাকি দিয়ে খেলৰ যোগেদিয়ে আৰু সেই খেলুৱৈজন এজন খেলুৱৈ হ'বলৈ হ'লে কিমান বয়সৰ পৰা তেখেতে অনু অনুশীলন কৰিব লাগিব আৰু খুব কম বয়সতেই এজন খেলুৱৈয়ে যেতিয়া অনুশীলন কৰিব তেওঁ যেতিয়া বয়স হ'বহি খেলাৰ যি যোগ্য হ'ব সেই সময়ত তেওঁ নিপুণ হৈ উঠিব আৰু মই এইকাৰণেই প্ৰতিখন স্কুলতে খেলা ধূলাটো বাধ্যতামূলক হোৱাতো বিচাৰোঁ কাৰণ কিছুমান প্ৰতিভা আমাৰ বিভিন্ন অঞ্চলত লুকাই থাকে যিমান সৰু সৰু গাঁও বা চহৰ তেনেকুৱা অঞ্চলতো কিছুমান প্ৰতিভা লুকাই আছে আমি যদি প্ৰতিখন স্কুলতে বাধ্যতামূলক কৰাতো কৰা হয় তেতিয়া হ'লে আমাৰ সেই প্ৰতিভাখিনি আমি দেখিবলৈ পাম আৰু আমাৰ যেতিয়া স্কুল টুৰ্ণামেণ্টবিলাক হয় বা স্কুল টুৰ্ণামেণ্টৰ পিছত আকৌ ষ্টেট লেবেলৰ যিখিনি প্ৰতিযোগিতা হয় আমি সেই ইস্কুলবিলাকৰ মাজত যেতিয়া প্ৰতিযোগিতা হয় আমি তাৰপৰা আমি বাচনি কৰিব পাৰি আৰু বৰ্তমান সময়ত খেলা ধূলাটো ইমানেই এটা জনপ্ৰিয় শিখৰত হৈছেগে প্ৰতিযোগিতামূলকভাৱে খেলপথাৰত নামিবলৈ গ'লে অনুশীলন অতিকৈ প্ৰয়োজন মই ভাবোঁ সেইটো কাৰণে যে খুব সৰুৰ পৰাই আমি যদি প্ৰতিখন ইস্কুলতে বাধ্যতামূলক হিচাপে আমি খেলক খেলা ধূলাক আমি অধিক আমি গুৰুত্ব দিওঁ তেতিয়া হ'লে আমাৰ ভৱিষ্যতে আমাৰ দেশখনৰ লগতে খেলুৱৈজনো আমাৰ আগবাঢ়ি যোৱাত সহায় হ'ব বুলি ভাবিছোঁ